অঁ মোৰো কেইখনমান কিতাপ আনিবলৈ আছে তুমি কোনখনত যাবা বাৰু এন চি আৰ টিবোৰো পাম জানোঁ ডিচকাউণ্ট দিয়েনে বাৰু তাতে

মই কিতাপঘৰ আগতে গৈ পোৱা নাই আমি ন একেলগে কলেজলৈ আহোঁ নহ'লে তাৰপৰা একেলগে যাম ছেকেণ্ড হেণ্ড হ'লেতো মোৰো ভাল হয় পইচা বাচি যাব

পাণবজাৰ গৈছো মই কিতাপ কিনিছোঁ তাৰ পৰা বাচ এই কিতাপ ঘৰখনত যোৱা নাই আমি কাইল কালিলৈ লগ কৰোঁ তেন্তে বাই